পাঁচ জানুৱাৰী দুইহেজাৰ একৈছ চন দহ ডিচেম্বৰ দুইহেজাৰ বাইছ চন আঠ ডিচেম্বৰ দুইহেজাৰ চাৰি চন ছাব্বিছ ডিচেম্বৰ দুইহেজাৰ এক চন সাত ডিচেম্বৰ দুইহেজাৰ পাঁচ চন